এক নৱেম্বৰ ঊনৈছশ সাতষষ্টি চন দুই ডিচেম্বৰ দুহেজাৰ চন তিনি অক্টোবৰ দুহেজাৰ এক চন চাৰি চেপ্তেম্বৰ দুহেজাৰ বাৰ চন পাঁচ আগষ্ট দুহেজাৰ তেৰ চন